আমাৰ ঘৰে ঘৰে মটৰ আছেই আজিকালি কিন্তু আমি কুঁৱাৰপৰা পানী কেনেকৈ তোলো বুলি ক'লে আমাৰ আগৰ পুৰণা কুঁৱা এটা আছে আৰু আমি কুঁৱাৰপৰাই মানে পানী তাতে এডাল দীঘল ৰছী এডাল মানে এই টিং এটা দিয়া আছে টিংটোত ৰছীডাল ধুনীয়াকৈ লগাই লৈ ৰছীডালেৰে আমি কুঁৱাৰপৰা পানী তোলো আৰু সেনেকৈয়ে আৰু আমি আগতে আমাৰ কুঁৱা নাছিলে এটা বেলেগ এটা ব্যৱস্থা এটা আছিলে এটা দুডোখৰ জইন কৰি মানে এটা এটা চক চকা এটা লগোৱা আছিলে চকাডালতে ৰছী এডাল জইন কৰি আমি তেনেকৈয়ে কুঁৱাৰপৰা আগতে পানী তুলিছিলোঁ কিন্তু বৰ্তমান আজিকালি আমি এই সেই কুঁৱা কুঁৱাটোৰ যিহেতু বৰকৈ ব্যৱহাৰ নকৰোৱেই সেইকাৰণে কুঁৱাত অকল সেই টিং এটা আছে টিংটোতে দীঘলকৈ ৰছী এডাল বান্ধি লওঁ আৰু সেনেকৈয়ে আমি কুঁৱাৰপৰা পানী তোলো তাৰপিছত আমাৰ ঘৰে ঘৰে আজিকালি বৈদ্যুতিক মটৰ আছে বৈদ্যুতিক মটৰ আমি চুইট্ছ টিপি দিলেই পানী আহে গতিকে তেনেকুৱা মটৰত আমি আজিকালি পানী বৰ সুন্দৰকৈ পাওঁ সেই মটৰৰপৰা পানীখিনি পালেও মটৰৰ পানীখিনি আকৌ টেংকীত ফিল্টাৰৰ টেং ফিল্টাৰত পানীখিনি ভাল গৈ ফিল্টাৰ হৈ তলত টেংকীটোত পৰে সেনেকৈয়ে আমি মটৰৰ পানী বৰ্তমান সময়ত খাই আছো সেয়াই